হয় আমাৰ অঞ্চলত আৰম্ভ কৰিব পৰা ব্যৱসায়সমূহ যেনে ধৰক গেলামাল গেলামাল কাপোৰৰ মণিহাৰী শাক পাচলি ব্ৰয়লাৰ আদিৰ দোকান আকৌ ছাগলীৰ ফাৰ্ম ব্ৰয়লাৰ ফ্ৰাম গাহৰিৰ ফ্ৰাম আৰু লগতে আপোনাৰ গাড়ী ধোৱা গাড়ী মেৰামতি কৰা চেণ্টাৰৰ বহুত প্ৰয়োজন আছে আৰু মই ভাবোঁ যে মোৰ এতিয়া ইমান এটা পইচা পাতিৰ অলপ অসুবিধা হৈ আছে যদি পইচা পাতি হয় তেতিয়া মোৰ বহুত মন আছে তাৰ গাড়ী ধোৱা আৰু মেৰামতি কৰা চেণ্টাৰ এটা খুলিবৰ কাৰণে আৰু লগতে ধৰক ধান খুন্দোৱা মিল এটা খুন্দোৱা হেৰি কৰিবলৈ মন আছে যদি সময় পইচা সুবিধা হয় তেতিয়া মই এইকেইটা বস্তু খুলিব পে বিচাৰোঁ আৰু এইকেইটাৰ পৰা আমাৰ ইয়াত গাড়ী মানে গাড়ী থকাসকলৰ বাবে বহু উপকৃত হ'ব আৰু গাঁৱৰ ৰাইজে ধান খেতি কৰা ৰাইজৰ কাৰণেও বহুত সুবিধা হ'ব ধান খুন্দোৱা মেচিন বা ধান খুন্দোৱা এটা হেৰি মিল খু খুলিলে তো এইকেইটা বস্তুৱেই মই খুলিব বিচাৰোঁ